মই ব্যৱহাৰ কৰা চানস্ক্ৰিনটোৰ সুফল অতি বেছি তথাপিও ভাল ফলৰ মাজত অলপ বেয়া কিবা এটা থাকেই মোৰ ইয়াত মোৰ চানস্ক্ৰিনটো যিটো মই ব্যৱহাৰ কৰি আছোঁ এচ পি ক্ৰছ এই চানস্ক্ৰিনটোৰ এটা বেয়া ফল বুলি ক'বলৈ গ'লে মই যেতিয়া এইটো লগাই ৰ'দত ওলাই যাওঁ ছালখনক অনিষ্ট নকৰে কিন্তু ক'লা কৰি পেলাই তাৰপিছত আহি পেলাই মুখখন ধুই দিলে ছালখন আকৌ সামান্য পৰিস্থিতিত আহি যায় আৰু এই চানস্ক্ৰিনটোৰ মূল্যটো যথেষ্ট বেছি সেয়েহে সকলো সময়তে ইমান মূল্য দি বস্তু লোৱাটো অলপ কঠিন হৈ পৰে সকলোৰে বাবে মই ইয়াৰ বেয়া ফল বুলিবলৈ এইটোৱেই পালোঁ যে ৰ'দৰ পৰা আহিলে মানে অলপ ক'লা হৈ যায় ছালখন আৰু ইয়াৰ মূল্যটো অলপ বেছি সেয়েহে মই অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ